হয় কওকচোন অঁ হয় কোনে কৈছিলে অঁ কওকচোন হেলমেটতো মই সদায়ে পিন পিন্ধোৱেই অঁ দুহেজাৰ টকা চালান মইতো হেলমেট পিন্ধিয়েই থাকোঁ কোনোবা এদিনা সময়ত থাকি গ'ল চাগৈ দিবই লাগিব নেকি ছাৰ অঁ কাহানিকৈ আছে ডিউ ডেট ডিউ মানে দিয়া ডেটতো কেতিয়া আছে অঁ থানাতে দিবগৈ লাগিব নে কি অঁ নিদিলে নহ'ব নেকি কিবা অসুবিধা হ'ব নেকি অঁ জানো কোনোবা এপাকত চাগৈ পিন্ধা নহ'ল এনেইতো মই হেলমেট পিন্ধিয়েই ঘূৰি ফুৰোঁ আৰু লাইচেন্স আৰ চি এইবিলাক লগতে লৈ ফুৰোঁ হেলমেট নোহোৱাটোকে হ'ব ডকুমেণ্টতো বাৰু থাকেই এনি টাইম হ'ব মই থানাতে গৈ দি আহিমগৈ নহ'লে কাইলৈ মানে দিম আহিমগৈ হ'ব দিয়ক অঁ